অঁ হেল্ল'

অঁ আছে মা পদুমনি হয় বাইদেউ কওকচোন

কোনে ক'লে কোনে কোনে ক'লে বাৰু বাইদেউ হয় হয় নহয় আপোনাক কোনে ক'লে মোৰ দোকান দোকানৰ কথাটো বাইদেউ হয় হয় বাইদেউ মোৰ ভাগৰ এই ধেমাজি ক'ৰ্টৰ যে চাৰ্কিট হাউছৰ অঁ চাৰ্কিট হাউছৰ ফ্ৰণ্টত আছে মা পদুমণি অ ৱান প্লাছ ল'ব ন মডেলটো কি বাইদেউ অঁ অঁ বাইদেউ আপুনি ম ৱান প্লাছটো লোৱাটোটকে এটা কাম কৰিব ত আপুনি ভিভ' টুৱেণ্টি চেভেন লওক এম আই লওক ছেমছাং লওক বাইদেউ

অ বাইদেউ মোৰ লগত মোৰ লগত আই আই ফিফটিনো আছে আই ফিফটিন ফি আই আই ফিফটিন আছে আই ফিফটিন প্ৰ' আছে আই ছিক্সটিন আছে ছিক্সটিন প্ৰ' আছে আপুনি যদি লয় আই ফিফটিন বা আই ফিফটিন প্ৰ'টো ল'ব পাৰে আই ছিক্সটিনো ল'ব পাৰে আই ফিফটিনটো আপোনাৰ ছেভেণ্টি নাইন থাউজেণ্ড হ'ব বাইদেউ আই আই ফিফটিনটো অঁ দাম হ'ব বাইদেউ আমাৰ হেৰি আছে নহয় নহয় আপুনি একো টেনঞ্চন ল'ব ন লাগে আমাৰ হেৰি বাজাজ ফাইনেন্স আছে আপুনি কিবা এটা দি দিলেই হৈ গ'ল পাঁচ হেজাৰ দহ হেজাৰ দুহেজাৰ দিলেও হ'ব বাইদেউ আপোনাক কথা এটা কৈছোঁ শুনক আপোনাক আপোনাক কৈছোঁ শুনক আপুনি অকৰা নেকি আপুনি অকৰা নহ'ব আজিৰ ডেটত মানুহে কেচ দি বস্তু নলয় আপোনাৰ পইচা আছে আপুনি সদব্যৱহাৰ কৰক আপোনাৰ যদি পইচা আশী হোজাৰ টকা দি কিনিব পাৰে তেনেহ'লে আপুনি আশী হোজাৰ টকাটো আপুনি বেলেগ কামত ইউজ কৰক আপুনি যদি আশী হেজাৰ টকা দি কিনিব পাৰে তেনে'লে অভিয়াছলি আপুনি পইচা দিব পৰা মান্থলি আপোনাৰ মানে কি মানে ই এম আই দিব পৰা আপোনাক ক্ষমতা আছে সেইকাৰণে কৈছোঁ এই একো নহয় বাইদেউ আপোনাৰ চিভিল ভাল হ'ব বাইদউ চিভিল চিভিল ভাল হ'ব আপোনাৰ চিভিল ভাল হ'ব চিভিলটো আৰু বেছি ভাল হ'ব আপোনাৰ ফাইনেন্সিয়েল ল'লে আপোনাৰ আমাৰ ইয়াত মানে টিভি হে মোবাইলৰ টিভি চিভিও পায়তো কিছুমান কিবা কিবি ধেৰ পায় আপুনি লওক বাৰু আপোনাৰ একো কথা নাই আপোনাৰ আপোনাৰ কাষ্টমাৰে নাই নাই একো কথা নাই এইটো মই এনেই উদাহৰণহে আপোনাক মানে আপোনাক এনেহে কৈছোঁ সেই বাইদেউ মই আপুনি হেৰিবুলি নাভাবিব আপুনি যদি কেচ দিম বুলি ভাবিছে তেনেহ'লে হয় লওক কেচ ওৱান প্লাছটো আপোনাৰ ভালটো আপোনাৰ ওৱান প্লাছ ফাইভ জি হয়' এইটো ফিফটিন থাউজেণ্ড ফিফটিন থাউজেড ৱান ৱান হাণ্ড্ৰেড থাৰ্টি ছেভেন তাৰপিছত আৰু আছে ওৱান প্লাছ থ্ৰী থ্ৰী লাইট ফাইভ জি লিমিট তাৰপিছত সেইটো আপোনাৰ দুই হাজাৰ চাৰিশ চাৰিশ পঞ্চানব্বৈ টকাই ধৰকচোন অঁ নাই আৰু এটা ল'ব পাৰিব বাইদেউ আৰু এটা ল'ব পাৰিব বাইদেউ ওৱান প্লাছ নৰ্ক থ্ৰী ই ফ'ৰ লাইট ফাইভ এইট জি ফাইভ জি বাইদেউ পাৰ চিলভাৰ এইটো টুৱেণ্টি টুৱেণ্টি এইট টুৱেণ্টি এইট জিবি আছে আপোনাৰ এক্সটাৰ্ণেল মেম'ৰী সেইটো ওঠৰ হাজাৰ সাতশ নব্বৈ টকা ঠিক আছে আহিব বাইদেউ চাৰ্কিট হাউছ বুলি কৈছিলোঁ চাৰ্কিট হাউছ ধেমাজি চাৰ্কিট হাউছৰ সন্মুখত আছে

আহিব বাইদেউ আপোনাক মই অলপ চাই দিম ন আপুনি আপোনাক প্ৰায় পায় আপোনাৰ লগতে আহিব আপোনাৰ টেনশ্যন ল'ব নালাগে আপোনাক অলপ কমায়ো দিম আৰু এটা কাম কৰিব আপোনাক বাৰু মই অলপ কমাই দিম বাৰু দেই আৰু আপোনাক কেপিং এটাও মই ফ্ৰিকে দি দিম আৰু এই অঁ অঁ ল'ব ল'ব বাইদেউ হেডফোনটো লগতে আহিব বাইদউ টেনশ্যন নাই আজিকালি হয় বাৰু কিছুমান কিছুমান নাহে বাৰু এই এইটোত পাব বাইদেউ অঁ এইটোত পাব অঁ এইটো পাব বহুততে নাই বাৰু আজিকালি মোবাইল মানে হেডফোনবিলাক নাহে চাৰ্জাৰটো পাব লগতে আপোনাক আমাৰ দোকানৰ পিনৰ পৰাও কেচিংটো দিম তাৰপিছত আৰু এই দি দিম তাৰমানে টেম্পাৰ্ড গ্লাছটোৰ কথা কৈছোঁ টেম্পাৰ্ড গ্লাছটো দি দিম আপোনাক

ঠিক আছে বাইদেউ আপুনি আপোনাৰ আপোনাক যোনে কৈছে তেওঁকে সুধিব মোৰ কথাটো দেই বাইদেউ আপুনি আপুনি একো টেনশ্যন ল'ব নালাগে বাইদেউ আপুনি একো টেনশ্যন ল'ব নালাগে আৰু আমাৰ আপোনাৰ মোবাইলটো যদি বেয়া হৈ যায় সকলো ৰিক্স আমি ল'ম আৰু আপুনি আমাৰ দোকানখনত একেবাৰে হেৰিয়ৰ ফ্ৰণ্টতে আছেতো আপুনি মা পদুমণীৰ নামটো শুনিছে নহয় একো টেনশ্যন নায় যি প্ৰব্লেম আছে আপোনাক চব চল্ভ কৰি দিম আপোনালোকে আহিলেই হৈ' গ'ল আপোনালোকতো আমাৰ ভগৱান ভগৱান নহয় জানো কাষ্টমাৰ আমাৰ ভগৱান হয় আপোনালোকে আহক এবাৰ এবাৰ চাই যাওক আমাৰ দোকানখন অঁ আপুনি আহিব বাইদেউ